অঁ কওকচোন অঁ হেল্ল' বাইদেউ ভালনে অঁ অঁ ভালে ভালে অঁ কথা এটা ক'বলৈ ফোন মাৰিছিলোঁ অঁ আপুনি ফুৰিবলৈ ক'ৰবাত ওলাইছিলে নেকি ল'ৰা ছোৱালীকিতা গৰম বন্ধ দিব নহয় ভাবিছিলো ক'ৰবাত ফুৰিবলৈ যাওঁ কামাখ্যা মন্দিৰেই যাম বুলি ভাবিছোঁ যাব নেকি যাব নেকি আপুনি অঁ অঁ ময়ো ভাবিছোঁ গৰম বন্ধত ল'ৰা ছোৱালী লৈ পিনে যাম বুলি আপুনি লগত গ'লে ভাল পালোঁহেতেন অঁ অঁ অঁ মনটোও ভাল লাগিব অঁ সবে গ'লে ন' ঠিক আছে আপুনি ওলাব ঠিক আছে কথা পাতিম দেই হ'ব ৰাখোঁ